নিগেটিভ এক্সপেৰিয়ঞ্চ বা নিগেটিভ মোৰ অভিজ্ঞতা যি আছে ফোনৰ লগত সেইটো হৈছে ফোনটোৰ যিটো ব্ৰাইটনেছ সেইটো অলপ কম আৰু ফোনৰ মাতটো অলপ কম ফোনটো আহিলে মই ভালকৈ শুনি নেপাওঁ কেতিয়াবা দূৰত থাকিলে আৰু খুব কমকৈ বাজে নিগেটিভ এক্সপেৰিয়েঞ্চ বুলি ক'লে প্ৰায় সেইখিনিয়ে আৰু ফোনটোৰ যিটো ছাৰ্জাৰ দিছে সেই ছাৰ্জাৰটো বি টাইপ যিটো আজিকালি সহজে য'তে ত'তে পোৱা নাযায় চি টাইপ ছাৰ্জাৰ দিলে ভাল আছিলে মোৰ কেতিয়াবা যদি ছাৰ্জাৰ হেৰায় বা মই কাৰোবাৰ ঘৰত যদি যাওঁ তেতিয়া সকলোৰে চি টাইপ ছাৰ্জাৰ থাকে সেইটো হ'লে ভাল আছিলে যিহেতু মই নিজৰ মানুহৰ ঘৰলৈ গৈ থাকো ছাৰ্জাৰ আকৌ মই লৈ গৈ থাকিব লাগে ফোনটোৰ লেপটপৰ ছাৰ্জাৰ লৈ গৈ থাকিব লাগে বহুত এগাল ছাৰ্জাৰ হৈ যায় ছাৰ্জাৰ নোলোৱাকৈ যদি যাওঁ তেন্তে চি টাইপ ছাৰ্জাৰ হ'লে ভাল আছিলে আৰু নিগেটিভ এক্সপেৰিয়েঞ্চ বুলি ক'বলৈ মোৰ ফোনটো অলপমান যিটো হেডফোন ব্যৱহাৰ কৰা জেকটো আছে সেইটো কেতিয়াবা কেতিয়াবা কামত নিদিয়ে মানে হেডফোনটো মই শুনো মই ঠিকে শনি পাও কিন্তু মই হেডফোন দি ফোনত কথা পাতিবলৈ অলপ অসুবিধা হয় আৰু তাৰ ফলত মই মোৰ বিভিন্ন ধৰণৰ কাম থাকে সেইখিনি মই কৰিব নোৱাৰো সেই সুবিধাটো ভাল হোৱাহেতেন বা কোম্পানিয়ে ভাল কৰি দিয়াহেতেন ভাল আছিলে